দাদা নমস্কাৰ তৰংগত লাগিছেনে মই আপোনাৰ ৰেগুলাৰ কাষ্টমাৰ এজনীয়ে কৈছিলোঁ চিনি পাইছেই চাগে মোৰ নাম পাইল অঁ মই আপোনাৰ পৰা অ'প' মোবাইল এটা লৈছিলোঁ মোবাইলটো লৈ মই খুব ভাল পাইছোঁ কেমেৰা কোৱালিটি বহুত ভাল তাৰপিছত বেটেৰী কোৱালিটিও বিৰাট ভাল আপোনাৰ বহুত ষ্ট'ৰেজ আছে মোৰ বহুত ভাল লাগিছে চলাই মই ভৱিষ্যতে আকৌ আপোনাৰ পৰাই মোবাইল ল'বলৈ উৎসুক ধন্যবাদ দাদা